অ' হেল্ল' অঁ এই অলপ ফ্ৰী হৈছো ৰ'বা এই শ্বুটিং এটা চলি আছিলে এইমাত্ৰ ফ্ৰী হৈছোঁ অঁ হয় নেকি তুমিয়ে লিখিছা নে অঁ অঁ কি এনেই কি টপিকৰ ওপৰত লিখিছিলা অঁ অঁ অঁ ভাল ভাল আচ্ছা অঁ মই এই এইখনৰ শ্বুটিং মোৰ এই এসপ্তাহৰ ভিতৰতে খটম হ'ব তাৰ পিছৰ পৰা আমি ষ্টাৰ্ট কৰি দিব পাৰিম বাৰু

এই এতিয়া তোমাৰ এইয়া তোমাৰ বেহাৰবাৰী আউটপোষ্ট যে অঁ সেইখনতে কৰি আছোঁ

পাৰিম পাৰিম তাৰপিছত অঁ এই ফীজবোৰ এনেই কিন্তু মই ফৰ্টি ফাইভ থাউজেণ্ড পাৰ ডে' লওঁ দেই

অঁ ঠিকেই আছে তোমাৰ তোমাৰ বুলি পেলাই মই ফৰ্টি থাউজেণ্ড পাৰ ডে' কৰি দিব পাৰিম আৰু বাকী ভেনেটি ভেনৰ ফেচেলিটিটো থাকিবই চাগে অঁ খোৱা বোৱাখিনি ভালকে দিলেই হ'ল আৰু ভালকে অঁ ঠিকে আছে বাৰু আৰু এক্সট্ৰা টাৰ্মছ এণ্ড কনণ্ডিচনছ বুলিবলৈ মানে তেনেকুৱা ইমান একো নাই মই অলপ তেনেকে

হৈ যাব হৈ যাব হৈ যাব মোক মোৰ এনেও তুমি মোৰ হেৰিবিলাক চাইছাই চাগে অঁ সেয়াই মোৰ এনেয়ো ইমান বেছি টাইম নালাগে সোনকালেই হৈ যাব অঁ অঁ ঠিকে ঠিকে